অ' দাদা ইয়াতে আছে ন অঁ অ' এই কালি মোবাইল এটা ল'লোঁ মই অ' অ' এইটো এইটো গুগল পিক্সেল গুগল পিক্সেল অ' অ' ভাল চলাবলৈ মই ভালে পাইছো বাৰু চলাই মেলি এতিয়ালৈকে এইটো আপোনাৰ ত্ৰিছ হাজাৰ ল'লে ত্ৰিছ হাজাৰ অ' ডিস্প্লে'খন অ' ডিস্প্লে'খন ভালে পাইছোঁ অ' ডিস্প্লে'খন আপোনাৰ ছয় দশমিক ছয় ইঞ্চৰ হয় ছয় দশমিক ছয় অ' অ' হাতত লৈ মানে ভাল লাগে আৰু ইমান ডাঙৰো নহয় বেছি সৰুও নহয়

অ' হাৰ্টজটো এশ বিছ হাৰ্টজ অ' অ' ছুপাৰ এমুলে'ড অ'

অ' আপোনাৰ কেমেৰা দুশ মেগাপিক্সেলৰ দুশ মেগাপিক্সেল অ' দুশ মেগাপিক্সেল ফটো ভাল আহে বহুত ধুনীয়া আহে ফটো অ' অ' মই বাৰু ভালে পাই আছো ফটোখিনি চাই লৈ

অ' ফ্ৰণ্ট কেমেৰাটো ফ্ৰণ্ট কেমেৰাটো আপোনাৰ থাৰ্টি টু মেগাপিক্সেল অ' বত্ৰিছ অ'

ফটো ধুনীয়া আহে মই ফ্ৰণ্ট কেমেৰা দি ফটো উঠি ভালে পাইছোঁ বেক কেমেৰাটোতো ভালেই অ' বেটেৰীটো ভালেই য়ায় বেটেৰী অ' মই মানে এনেই জনামতে মই কালি চাৰ্জ কৰিছিলোতো কালি চাৰ্জ কৰোঁতে মই শূন্য পৰা এশ হওঁতে অ' চাৰ্জাৰডালো ভাল শূন্যৰ পৰা এশ হওঁতে প্ৰায় পঞ্চল্লিছ মিনিট লাগিলে অ' মই কালিয়ে চাৰ্জ কৰা এতিয়ালৈকেটো চলি আছে এতিয়াও পঞ্চাছ শতাংশ আছেই চাৰ্জ

অ' দুদিন যাব লাগে মানে মই কালি ৰাতি চাৰ্জ কৰিছিলোতো ৰাতি চাৰ্জ কৰোঁতে এতিয়াটো এতিয়া আজি এতিয়া বাৰ ঘণ্টা পাৰ হৈ গ'ল বাৰ ঘণ্টা পাৰ হৈ যাওঁতেও এতিয়া মোৰ আছেই পঞ্চাছ শতাংশ চাৰ্জ আছে আৰু মই বহুত বহুত মোবাইলটোটো ব্যৱহাৰ কৰিয়ে আছোঁ একেৰাহে নতুন মোবাইলটো ব্যৱহাৰ কৰিয়ে আছোঁ যিহেতু দুদিন যাব যাব চাগে আৰু চাৰ্জাৰডাল আপোনাৰ ষাঠি ৱাটৰ ষাঠি ৱাট অঁ

অ' অ' অ' স্পীকাৰটো স্পীকাৰটো ড'ল্বী এটম'ছ ভাল লাগে মই চাউণ্ডটো ভালে লাগে গোটা গোটা চাউণ্ডটো ওলায় আৰু অ' অ' অ' গোটা চাউণ্ড অ' প্ৰচেছাৰটো প্ৰচেছাৰটো আপোনাৰ স্নেপড্ৰেগন ত্ৰিপল ত্ৰিপল এইট প্ৰচেছাৰ

অ' মই গে'ম চেম খেলি আছোঁ গে'ম খেলি চাইছোঁ বাকী মই যিমানবিলাক কামবিলাক ক সেইবিলাক কৰি আছোঁ অ' ধুনীয়াকৈ কৰি দিয়ে কামবিলাক অ'

গে'ম খেলোঁতেও মই এতিয়া কোনো মানে লেগ পোৱা নাই বাকীবিলাক অন্যথ দৈনন্দিন কাম বুলি কৰোঁতেও ভালে চলি আছে মোবাইলটো অ' ভালেই চলি আছে অ' ঠিকেই অ' মই মানে এই ত্ৰিছ হাজাৰ পয়ত্ৰিছ হাজাৰৰ ভিতৰত মানে ভাল মোবাইল চাই আছিলোতো এইটোৱে পালোঁ আৰু বাকী সব ঠিকে আছে বাৰু

ঠিক আছে অ' পিছফালটো আপোনাৰ গ্লাছৰ হয়

ঠিক আছে অ' মইটো ভালে পালোঁ বাৰু এতিয়ালৈকে আপুনি কেনেকুৱা পালে চাই লৈ অ' ভালে পালে ন অ' ঠিক আছে

বাৰু লগ পাম দিয়ক পিছত ঠিক আছে অ'